হেল্লো দাদা কি হ'ল মানে আপোনালোকে এনেকুৱা ছাৰ্ভিচ দিছে যে এনেকৈ মই আজি যে ট্ৰেইনো ট্ৰেইন মোৰ মিছ হ'ল আপোনালোকে এইটো এনেকৈ ছাৰ্ভিচ দিয়ে নি আপুনি আহোঁতে মই আপোনাক আপোনাক কেইটা বজাত আপুনি মই বুক কৰিছিলোঁ আপুনি নিজেই চাওকচোন মই বুক কৰিলোঁ সাতটা বিছত আৰু আপুনি আ আহি পাইছে কেইটা বজাত নটা ওচৰত এনেকৈ হ'লে এনেকৈ হ'লে কেনেকৈ আপোনালোকৰ ছাৰ্ভিচ এনেকৈ হ'লে কেনেকৈ হ'ব এতিয়া মোৰ কালি মই যাবই লাগিছিলে মোৰ ইমান দৰকাৰ কাম আছিলে মোৰ তাত মই কালি কলকাতা যাবই লাগে মোৰ ট্ৰেইন মই ধৰিছোঁ মই এতিয়া আপোনাৰ কি বুলি কয় গুৱাহাটীৰ পৰা মই যা উঠিব লাগে মোৰ ট্ৰেইন আপোনাৰ কাৰণে আজি মোৰ মিছ হ'ল মই এতিয়া মই এতিয়া মই এতিয়া কি কৰোঁ মই এতিয়া কেনেকৈ সুবিধা যাওঁ আপুনি মোকেই বুজাই দিয়কচোন আপোনালোকৰ ছাৰ্ভিচত মানে একো ভাল দেখা নাই মই ছাৰ্ভিচ আপোনালোকৰ এনেকুৱা ছাৰ্ভিচ হ'লে যে আপোনালোকৰ একো মানে ধৰক একো আপোনালোকে ফিউচাৰ নাই দেখিছোঁ মই সেনেকৈ পাব্লিকৰ পৰা আপোনালোকে মাৰহে খাব কেতিয়াবা মই আজি ইমানেই বেয়া লাগিছে মুঠতে আপোনালোকৰ মই যাব পৰা নাই ইফালে আকৌ তে মই কি সুবিধাৰে যাব ছ' এতিয়া মোক পইচা ৰিফাণ্ড লাগিব নহ'লে মই এইবোৰ মই নহ'লে মই কেছ দিম নহ'লে কিবা এটা কৰিম মুঠতে মই মুঠতে মোক পইচা ৰিফাণ্ড লাগিবই আপুনি নিদোঁ বুলি ক'লে নহ'ব মুঠতে মোক লাগিবই মুঠতে মই নেজানো মুঠতে মোৰ ভাড়া হৈছিলে ওৱান এইটি ছিক্স ওৱান এইটি ছিক্স মোক ঘূৰাই লাগিবই নহ'লে আৰু একো উপায় নাই মোক ওৱান এইটি ছিক্স লাগিবই মুঠতে আপুনি আপুনি আপোনালোৰ কাৰণেইতো মই লেইট হ'লোঁ আজি আপোনালোকৰ কাৰণে মই আজি তাত মোৰ ছোৱালীজনী তাত আজি বাৰ্থডে' হয় মই তাত যাব নোৱাৰিলোঁ আপোনালোকে আপোনালোকে ছাৰ্ভিচেই দিব নোৱাৰে মোৰ পইচা ৰিফাণ্ড লাগেই মুঠতে এতিয়া মই নেজানো মোক পইচা ৰিফাণ্ড নিদিলে মই পুলিচৰ ওচৰত কেছ দিম লাগিলে আপুনি নোৱাৰোঁ বুলি ক'লে নহ'বই মোক লাগেই পইচা আপোনালোকৰ আপোনালোকৰ এনেকুৱা ছাৰ্ভিছ আৰু মই আৰু এইবোৰ আপোনালোকৰ বুক নকৰোঁ আৰু মোক ৰিফাণ্ড লাগে মুঠতে দিয়ক আৰু একো কথা নাই